হেল্ল' কি খবৰ ভাল ভাল বাকী কোৱা বিহু বিহুও পাইছেহি হয় এইবাৰ কি কি পিঠা বনাইছ হয় হয় এইবাৰ আমি পিঠা চুঙা বনাইছোঁ আৰু তাৰপিছত তিল পিঠাটো নাৰিকল লাডু তেনেকৈ যা যোগাৰ কৰি থকা হৈছে বাৰু বিহুৰ বাবে হয় নিশ্চয় নিশ্চয় যাম বাৰু আপুনিও এপাক দেখা দিব চুঙা পিঠাটো আপোনাৰ বৰা চাউলৰ যিটো বৰা চাউল চিনি পাই নহয় বৰা চাউলটো আপোনাৰ অলপ সময় পানীত তিয়াই থৈ পেলাই এই বাঁহৰ যে বাঁহ হয় হয় বাঁহৰ চুঙাটোক আপোনাৰ জোখত কাটি পেলাই তাত চাউলটো ভৰাই পেলাই যোনটো বৰা চাউল সিজাই থোৱা মানে তিয়াই থোৱা আছিলে সেই চাউলটো সোমাৱাই দিলে তাৰপিছত তাত ওপৰত খেৰৰ সোপা দি পেলাই সেইটো জুই দিয়া হয় খেৰৰ জুই দি তাত আপোনাৰ মিনিমাম একঘন্টা ডেৰঘন্টাৰ ভিতৰত আপোনাৰ পিঠাটো হৈ যায় হয় হয় খালি জুইটো দিব লাগিব হয় হয় হয় নিশ্চয় নিশ্চয় যাম হয় হয় অ'কে ঠিক আছে দিয়ক ন আহিব নিশ্চয় যাম আপুনিও আহিব অ'কে অ'কে